হেল্ল' এইটো অনুপ এজেন্সী হয়নে হয় মই ধেমাজিৰ পৰা কৈছোঁ মই দহমান বজাত ইয়াত পোৱাকৈ কেব বুক কৰিছিলোঁ কিন্তু এতিয়ালৈকে পোৱাহি নাই আৰু তেওঁক মই কণ্টেক্টো কৰিব পৰা নাই যিহেতু তাত মই বাৰমান বজাত পাবগৈ লাগিব মই হাবুং যোৱা কথা তেওঁক এতিয়া মই কণ্টেক্ট কৰিব পৰা নাই বিৰাট মানে মোৰ সমস্যা হৈছে এতিয়া আৰু লগতে মোৰ বেবীও আছে মোৰ পৰিয়ালৰ সকলোৱে ওলাই আছে ওলাই মেলি ৰেডি হৈ আছে বিৰাট সমস্যা হৈছে মানে মইতো এতিয়া তেওঁক কণ্টেক্টো কৰিব পৰা নাই ফোন ছুইটছ অফ কৰি থৈছে মানে কি কৰিম এতিয়া মই উপায় নোহোৱা হৈছে মানে আপুনি পাৰিলে কিবা এটা কৰি মেলি মেনেজ কৰি দিয়ক মইতো বাৰমান বজাত পাবগৈয়ে লাগিব আপুনি দাদা পাৰিলে মানে মোক কিবা এটা কৰি মেলি তেওঁৰ লগত যোগাযোগ কৰাই দিয়ক